হয় ক'ব হয় কওকচোন অঁ পাটৰ কাপোৰটো আছে দাদা আপোনাক বা কেনে কেনে লাগে এতিয়া আমাৰ তাত ভেৰাইটি ধৰণৰ আছে অঁ এনে কাৰ কাৰণে লাগে আপোনাক কইনাৰ কাৰণে নে কাৰ কাৰণে অঁ মান চান ধৰাৰ কাৰণে নেকি অলপ অঁ তেতিয়াহ'লে আপুনি এটা কাম কৰক কইনাৰ কাৰণে আপোনাক কেইযোৰ লাগে অঁ মেইন চেটযোৰ মেইন চেটযোৰ আমাৰ পৰাই ল'ম বুলি ভাবিছে না আপুনি অঁ এনে আমাৰতো ধৰি লওক শুৱালকুছিৰ কাপোৰ পৰা গোটেইখিনি অনা গতিকে অলপ দামটো মানে লাগিব আৰু অলপমান সেইটো যদি ৰেঞ্জটো ধৰক মেইন চেটযোৰততো মানে নৰ্মেল কেইযোৰত আপোনাৰ আহিব আৰু বিশ পঁচিছ হাজাৰমানকৈ আৰু মেইন চেটযোৰত অলপ দাম পৰিব আপোনাৰ সেইযোৰ আপুনি অলপ চাই ল'ব ভালকৈ ফোনততো আৰু ইমানখিনি ভালকৈ আৰু ক'ব নোৱাৰি আপুনি দোকানত আহি একবাৰ চাই ল'ব অঁ অঁ কিন্তু দাদা আমি দামটো কিন্তু আমাক মানে অলপ ভালকৈ দিব লাগিব আৰু কাৰণ আমি শুৱালকুছিৰ কাপোৰ হয় আপোনাৰ কমাই মানে বেছি কমাব নোৱাৰিম আৰু ধৰি লওক অলপ চলপতো কিবা এটা হ'ব কিন্তু বেছি নোৱাৰিম আমি কাৰণ আমাৰ এইখিনি পুৰা হাতে বোৱা তাৰ পৰা শুৱালকুছিৰ পৰা লোৱা কাপোৰ হয় গোটেইখিনি আপুনি আহিব আহি কিনে চাই ল'ব যোনখিনি পছন্দ হয় এতিয়া ফোনততো অলপ ক'ব দিগদাৰ অঁ ফোনততো ক'ব দিগদাৰ গতিকে আপুনি আহিব আহি কিনে আমাৰ দোকানত চাই ল'ব মই যিমানখিনি পাৰোঁ আপোনাক হেল্প কৰি দিম আৰু চাই দিম আৰু ঠিক আছে আপুনি আহিব যাৰ কইনাকো লৈ আহিব একেলগে আমি চিনাকিও হ'ব পাৰিম হয় ঠিক আছে বাৰু দিয়ক ৰাখিছো হা